জলবায়ু পৰিৱৰ্তনে আমাৰ অঞ্চলত প্ৰভাৱ নেপেলোৱা নহয় খাদ্য খৰাং বেয়া বতৰ বা ধুমুহা শিল বৰষুণ এইবিলাকে কৃষক কৃষকসকলে ধৰক তেওঁলোকৰ সময়মতে খেতি কৰে কিন্তু যেতিয়া ধুমুহা আহিছে বা ধৰক বৰষুণ আহিছে বেছিকে বেয়া বতৰ হয় তেনেকুৱাত কি হয় সেই খাদ্যসমূহ নষ্ট হৈ যায় তেতিয়া তেওঁলোকৰ লোকচান হয় বিভিন্ন সমস্যাৰ সৃষ্টি যদি খৰাং হয় বা তেওঁলোকৰ যদি খাদ্য নাথাকে শস্য চপাবৰ বাবে বা বিভিন্ন ধৰণৰ চ' গতিকে সেই লোকচান প্ৰায় হয় কিন্তু আজিকালি ধৰক ব্যৱস্থা আছে বিভিন্ন সময়ত বিভিন্ন খেতি কৰিব পাৰি বতৰ যদি খৰাং থাকে সেইটো সময়ত ধৰক কম পানীৰ ধৰক বাম বাম বাম মাটি ধৰক খেতি কৰিব পাৰি তেনেদৰে বেছি পানীত ধৰক খেতি কৰিব পাৰি কিন্তু হঠাৎ যদি ধুমুহা বা শিল বৰষুণ হয় তেতিয়াতো ক'ব নোৱাৰি ধৰক তেতিয়া অসুবিধা নাপায় বুলি মই ক'ব নোৱাৰোঁ পায়